পাঁচ জুলাই ঊনৈছশ পঁচান্নব্বৈ চন দহ জুন দুই হেজাৰ বিছ চন একৈছ ডিচেম্বৰ দুই হেজাৰ পাঁচ চন তেইছ নৱেম্বৰ দুই হেজাৰ ছয় চন আঠাইছ ছেপ্টেম্বৰ দুই হেজাৰ বাইছ চন